ক'বলৈ গ'লে হাঁহ কুকুৰাৰ বাবে পুষ্টি খাদ্য যেনেধৰণৰ প্ৰথম প্ৰথম যেতিয়া হাঁহ হওক বা কুকুৰা যিকোনো মানে পোৱালি সৰু হৈ থাকে ন সিহঁতক মানে পোনে চিধা মানে প্ৰথমতে মানে যেনে ধৰক ধান চাউল এইবিলাক বস্তু মানে দিব নোৱাৰে আৰু মানে দিব নালাগে সিহঁতৰ যিহেতু খাদ্য নলীটো সৰু হৈ থাকে এইবিলাক দিলে সিহঁতৰ খাদ্য নলীত লাগি মানে মৃত্যু হ'ব পাৰে সাধাৰণতে দেই সেইকাৰণে সিহঁতক মানে লোকেল যদি হয় হাঁহ বা কুকুৰা সিহঁতক মানে কুকুৰা কথা কৈছোঁ যদি লোকেল কুকুৰা হয় মানে সিহঁতক মানে পাঁচ ছয় দিনলৈকে মানে যিটো ব্ৰইলাৰ দানা সৰু দানা এটা পায় মানে সেই দানাটো দিব লাগে নহ'লে যিটো মানে চাউল জাৰোঁতে মানে চাউলৰ আগত যিটো মানে খুন্দু চাউল আহে সেই চাউলটো দিব পাৰি আৰু হাঁহৰ ক্ষেত্ৰত হাঁহ পোৱালি প্ৰথমতে মানে মানে সিহঁতক বেছিদিনৰ হয় ন তিন চাৰিদিন মানে সৰু বইলাৰ দানাটো দিলে ভাল মানে আৰু যিটো মানে সেই বস্তুটো খালে সিহঁতক গ্ল'থ মানে ওজনটো আহে ন দিব লাগে আৰু তাৰপিছতে মানে সিহঁতক লাহেকে চাউল ভাত দিব পৰা যায় ধানটো প্ৰথমে দিব নোৱাৰি মানে মানে বিছ দিনলৈকে ধানটো দিব নালাগে ধানটো দিলে সিহঁতৰ মানে যদি বস্তু খহতা হয় ডিঙিত লাগি ধৰিব পাৰে সেইকাৰণে ধানটো দিব নালাগে সৰু দানাটো পায় ব্ৰইলাৰ দানা সেনেকৈ দিব পাৰি নহ'লে বা চাউলৰ যিটো মানে আগ চাউল জাৰোঁতে যিটো মানে আগত যায় চাউলৰ আগত এইটো কি আছিলে খুন্দু চাউল এনেকেও দিব পাৰি ব্ৰইলাৰ ক্ষেত্ৰত মানে সদায় দানাটো দিয়াৰ সময়ত মানে যিটো বস্তু আমি দানা দিওঁ প্ৰথমে ব্ৰইলাৰটো ব্ৰইলাৰ দানাই দিব লাগিব ন বেলেগ ধান চাউল এইবিলাকতো দিব নোৱাৰি দানা দিওঁতে সাধাৰণতে সিহঁতক মানে ব্ৰইলাৰ দানা মানে বি ৱান বুলি আহে দানাটো মানে এই কমেও মানে পোন্ধৰ মানে পোন্ধৰ ষোল্ল দিন মানে সিহঁতক মানে ব্ৰইলাৰ দানা সৰুটো দিব লাগে আৰু দিওঁতে কেতিয়াবা সিহঁতে খাওঁ মানে যিটো বস্তু আমি ডিংগাৰত দি দিওঁ নহয় খাবলে কেতিয়াবা খাওঁতে সিহঁতি এনেকে মানে ভৰি হাত মাৰে ন ভৰি মাৰোঁতে যিবোৰ তলত আমি ভুচি পাৰি দিওঁ সেই ভুচিবিলাক ওপৰত গৈ পৰে যদি কেনেবাকে খাই দিয়ে দিগদাৰ হ'ব পাৰে সেইকাৰণে আমি কি কৰোঁ দানাটো দিওঁতে তাৰ ওপৰত এখন চালনি নিচিনাকে মানে দি দিওঁ মানে যাতে ভৰি হাত বেছিকে মাৰি ওপৰত যাতে পতানটো নেপেলায় দি দিয়া হয় সেনেকে আৰু পিছদিনাখন মানে সেইখিনি দানা আমি খাবলে ডাইৰেক্ট সেনেকে দি দিব নোৱাৰোঁ দিওঁতে যিবিলাক মানে পতান পৰে ন সেই পতানবিলাকতো খাবলে দিব নোৱাৰি সেইকাৰণে আমি যিখন চাউল চলা চাউল চালনী হয় সেই চালনীৰ সহায়ত দানাটো চালি পিনে আকৌ পুনৰ দিওঁ যাতে ভোজ ওপৰত যিটো পতান সেই পতানটো কাটি দিয়া হয় কাটি পিনে সেনেকে দিয়া হয় আৰু দিয়াৰ পিছত ব্ৰইলাৰ দানাটো দিলে ভাল সাধাৰণতে বস্তুটো মানে গ্ৰ'থ হ'ব গ্ৰ'থ হ'লে মানে ওজনটো আহিব ন ওজন হ'লে মানে বিক্ৰী পইচাকিটাও মানে ভালকে ওজনটো আহিলে পইচাকিটাও যেনে হ'লেও ভালদৰে পাব পাৰি সেই পইচাটো আপুনি কিবা এটা সৎ কামত খটাব পাৰিলে তাৰপিছত আপুনি লাহেকে বোলে ডাঙৰ হৈ গৈছে বোলে দছ পোন্ধৰ দিন অঁ পোন্ধৰ ষোল্ল দিন হোৱাৰ পিছত আপুনি এই সিহঁতকতো অকল চাউলৰ খুন্দু চাউল বা ব্ৰইলাৰ দানা অকল সৰুটো দি থাকিলে নহ'ব সিহঁতৰ মানে দানাটো চেঞ্জ কৰি দিব লাগিব তাৰপিছত চেঞ্জ কৰি অকমান ব্ৰইলাৰ দানাটো মানে মানে মধ্যমীয়া দানা এটা পাই সেই দানাটো দিলেও হয় সেই দানাটো এনেকে দি দিয়া হয় দিয়াৰ পাছত কুকুৰাটোৱে মানে গ্ৰ'থটো পায় ওজন বাঢ়ে যিটো মানে সৰু ইলাইট দানা দানাটো দানাটো খাবলে দিয়া হয় দিলে মানে ভাল আৰু এইবিলাক এতিয়া ব্ৰইলাৰ ক্ষেত্ৰত হওক ব্ৰইলাৰকটো বেলেগকে একো খুৱাব নোৱাৰি ব্ৰইলাৰ দানাই খুৱাব পাৰি বি ওৱান বি টু এনেকে বিকালেকে মানে সিহঁতৰ দানা মানে তিনিটা মানে দানা আহি যায় বি ৱান দানাটো একদম সৰুক বি টু দানাটো মানে তাতকৈ অকমান মানে মধ্যমীয়া মানে সেইটো মানে বি ওৱানটো মানে একৰ পৰা মানে পোন্ধৰ ষোল্ল দিনলৈকে খুৱাব পাৰি আৰু যিটো মানে বি টু দানা ষোলৰ দিনৰ পৰা সেইটো বি ৱানটোৱে চলি যায় ষোলৰ দিনৰ পৰা বা একৈছ বাইছ দিনলে মানে বি টু দানাটো দিয়া হয় বি টুৰ দানাটো দিলে এনেকে ইমান এইবোৰ চলামেলা কৰি থাকিবলৈ প্ৰয়োজন নাই বি টুৰ দানাটো দি দিলোঁ দানাত কেতিয়াবা এনেকে দানাত দি দিলোঁ তাৰপৰা যেতিয়া বোলে মানে পঁচিছ দিন হৈ গ'ল মানে সোতৰ পৰা পঁচিছ দিন হৈ গ'ল পঁচিছ দিনৰ পাছত আপোনাৰ বী থ্ৰী বুলি দানা এটা আহে সেই দানাটো একদম মানে ডাঙৰ ডাঙৰ দানা সেই দানাটো মানে সৰুতে খোৱাব নোৱাৰি মানে সেই দানাটো বি থ্ৰী দানাটো মানে যেতিয়া মানে বস্তুটো মানে একৈছৰ পৰা পঞ্চ কেতিয়াবা চল্লিছ কেতিয়াবা পইত্ৰিছ মানে এনেকুৱাতে কুকুৰাটো উঠোৱা বিকি কৰা হয় বিক্ৰী কৰা হয় মানে উঠাই ন তেতিয়ালৈকে মানে সেই দানাটো সিমানটো দানাত এনেকে পৰিমাণত দিব লাগে মানে বেছিও দিব নোৱাৰি নিজৰ মানে এটা জোখ আছে সেই জোখ অনুসৰি দিব লাগে দানাটো নিজৰ জোখ অনুসৰি দিব লাগে দিয়াৰ মানে কিছুমান মানে মধ্যম থাকে সেই মধ্যমে অনুসৰি মানে নিজে দানাটো চাই চাতি দি দিব লাগে দানাত সাধাৰণতে যেতিয়া মানে ব্ৰইলাৰটো মানে বিছ পঁচিছ দিনমান মানে হয় মানে সেই এনেকুৱাতে মানে বস্তুটোৱে মানে গ্ৰ'থ লয় মানে মানে বস্তুটো মানে ওজন লোৱাত মানে মানে বাঢ়িবলে মানে এটা মানে প্ৰকাৰ লয় সেই প্ৰকাৰটোতে আপোনাৰ মানে দানাত মানে বা মানে দৰৱ এটা দৰৱ বুলি নহয় মানেতো মানে ৱেট বঢ়া বস্তু হয় মানে এইটো মিক্স কৰিব লাগে ধুনীয়াকে দানা লওঁ ৰিং বলত ল'লে ৰিং বলত দৈ দানাটো ধুনীয়াকে দৰৱ দি মিক্স কৰিলে মিক্স কৰাৰ পাছত ধুনীয়াকে এনেকে পূৰা ৰিফাইন চিফাইন দি দিব লাগে দি মেলি এনেকে লাডু কৰি পিনে ধুনীয়াকে যিবিলাক আমাৰ ডিংকাৰ থাকে সেই ডিংকাৰত লাহেকে মানে এনেকে এনেকে ছটিয়াই দিব লাগে ছটিয়াই দিয়াৰ পাছত ধুনীয়াকে ডিংকাৰটো জোকাৰি দিলে দানাটো মানে ধুনীয়া মানে পুষ্টিকৰ হৈ যায় মানে সেইটো মানে সুষম খাদ্য বুলি ক'ব পাৰি যিটো মানে ব্ৰইলাৰটোৰ মানে এতিয়া সুষম খাদ্য বুলি ক'বলৈ হ'লে ব্ৰইলাৰটোক মানে একৈছ আৰু পঁচিছ দিনৰ পৰা মানে গ্ৰ'থ ল'বলে আৰম্ভ কৰে সেই দিনকেইটাতে ৰিফাইন তাপা আৰু এটা আছিলে পাউডাৰ টেপৰ মানে এইটো মানে গ্ৰ'থ থোৱা বস্তু হয় মানে পাউডাৰ টেপৰ ৰিং বলত লৈ ধুনীয়াকে মিক্স কৰিব লাগে মিক্স কৰি ধুনীয়াকে মানে পূৰা দুইখন হাতে মিক্স কৰি মানে লাডু পূৰা মিক্স কৰিব লাগে ৰিফাইন চিফাইন দি মানে মিক্স কৰি পুৰা লাডু কৰি ব্ৰইলাৰবিলাকক মানে লগালগ দি দিব নালাগে অকমান দি থৈ মেলি ব্ৰইলাৰবিলাক যেতিয়া পানী যিটো বাচন ন পানী বাচনত যাতে নপৰাকৈ অকল মানে যিটো দানা পাত্ৰ সেই পাত্ৰটোত ধুনীয়াকে ছটিয়াই দিলে মানে বস্তুটো মানে গ্ৰ'থ হোৱাত পূৰা মানে মানে মানে ভাল আৰু মানে গ্ৰ'থ লয় মানে সেই তেতিয়া সেই দিনকেইটা সেইবিলাকেই সিহঁতৰ কাৰণে সুষম খাদ্য সুষম খাদ্য খোৱালহে মানে বস্তুটো ভালকৈ ডাঙৰ হ'ব ডাঙৰ হ'লে মানে আমি বিকি দুই এটকা পাম দুই এটকা পাই নিজৰ সংসাৰতে মানে পোহপাল দিবলৈও হয় ল'ৰা পঢ়াৰ পৰা আদি কৰি স্কুলত দিয়া ফ্ৰীজলৈকে দিবলে হ'লে মানে স্বাস্থ্যটো যেতিয়া ভাল হ'ব সুষম খাদ্য খাব কুকুৰাটোৱে তেতিয়াহে মানে ভাল স্বাস্থ্য মানে হেৰি পাব মানে সিহঁতে